হেল্ল' হৃষিকা অঁ এয়া আমি যে সেইদিনা কৈছিলোঁ থিয়েটাৰ এটা আনিম বুলি এতিয়া থিয়েটাৰটো পাতিম যে আমি কোনখন ফিল্ডত পাতিম সেইটো ভাবিছানে নাই আৰু কোনটো থিয়েটাৰ আনিম সেইবিলাক ডিছকাছ হৈছেনে নাই অঁ অঁ অঁ অঁ আৰু কোনটো ফিল্ডৰ বিষ্ণুৰাভাত তেনেহ'লে ইয়াত অঁ অঁ অঁ অঁ অঁ ডায়মণ্ড স্কুলৰ কাষত অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ

ও ও ও অঁ অঁ

ও ও আৰু প'ষ্টাৰ চষ্টাৰৰ কথা প'ষ্টাৰবিলাক অঁ অঁ অঁ অঁ অঁ অঁ

মানে যোনটো চেণ্টাৰত মানুহ বেছি আপ ডাউন কৰে নহয় সিফালে অলপ ধুনীয়াকে লগাই দিম আৰু মানে চবফালে মানে টাউন চেণ্টাৰত অলপ বেছিকে লগাম আৰু বাকী চেণ্টাৰবিলাক লগাম মানে কমকে কমকে লগাম যাতে মানুহবিলাকত মানে চকুতে মানে দেখা পায় আৰু আজি ইয়াতে থিয়েটাৰ হ'ল ও ও ও ও ও ও ও অঁ অঁ অঁ অঁ অঁ ও ও ও ও ও

অঁ অঁ

অঁ ও ও ও ও অঁ অঁ আমি একেলগতে একগোট হৈ এটা মিটিং এটা দিব লাগিব একেলগতে হৈ তাৰপিছত ডিছকাছ কৰিম ন কি দিয়া ঠিক আছে ন